হয় অঁ কেনেকুৱা আজি প্ৰগ্ৰেম আছে নহয় প্ৰগ্ৰেমলৈ যাবলৈ ওলাইছনে আমি আৰু অকণমান টাইম লাগিব ৰেডি হ'বলৈ দেই সেই বিহু নহয় জানো অকণমান সাজি কাচি যাব লাগিব নহয় আজি কোন আহিব অঁ কোন আহিব বাৰু কোন আহিব আজি অনুষ্ঠানটোলৈ অঁ ভাল হয় ময়ো শুনিছোঁ আনৰ মুখত তথাপিও কনফাৰ্ম হোৱা নাছিলোঁ বাৰু এতিয়া তোৰপৰা গম পাই কনফাৰ্ম হ'লোঁ নীল আকাশ আহিব বুলি অঁ অঁ নাই নাই নাই মোৰো টাইম লাগিব বাৰু অকণমান অঁ যিহেতু ব'হাগ নহয় জানো অকণমান সাজি কাচি যাব লাগিব গতিকে আজি গোটেইবোৰ বন্ধু একদম মানে আমি স্কুলৰ পঢ়ি অহা গোটেইবোৰ বন্ধু বান্ধৱীবোৰ এই আমাৰ লগৰ এই ৰন্তু ৰীতু গীতু অঁ হেৰি অৰুণিমা সিহঁত চব যাব অঁ অঁ লগ পাম দেই আজি গোটেইখনে অঁ বিৰাট ভাল লাগিব আজি অনুষ্ঠানটো হ'ব হ'ব অঁ অঁ আমাৰ বাৰু অকণমান টাইম লাগিব দেই লগ হ'ম আৰু গোটেইবোৰ ইমান দিনৰ আগৰ আজিপৰা লগ পোৱা তিনি বছৰমানৰ পিছতহে লগ পাম আৰু গোটেইবোৰ অঁ অঁ ভালে লাগিব অঁ অঁ নাই টাইম লাগিব দেই আমাৰ অকণমান অকণমান দেৰিকৈ আহ তহঁতে অঁ অঁ অঁ বাকী খোৱা বোৱা কৰি আহিছনে নে আকৌ বেলেগ খাম বুলি ভাবিছ বেলেগত এই তেওঁ অলপ অলপ কিবা এটা খাই অহাটো ভাল হ'ব অকণমান আমি আমনা বাৰু ঠিক আছে নহ'লে ইয়াতে অকণমান বনাই থৈছোঁ খাই বৈ একেলগে ওলাই যাম দেই গোটেইবোৰ আমাৰ ঘৰতে লগ হ'ম চব অঁ ঠিক আছে অঁ অঁ আহি থাক আহি থাক অ'কে অঁ অঁ ঠিক আছে ঠিক আছে হ'ব